মই প্ৰিণ্ট মিডিয়া যেনে বাতৰি কাকত আলোচনী আৰু এ ভি মিডিয়া যেনে বাতৰি চেনেল চচিয়েল মিডিয়াৰ মাজত পাৰ্থক্য ক'ব বিচাৰিছোঁ বাতৰি কাকত আৰু আলোচনীসমূহত চালি জাৰি চাই নিউজবোৰ কোৱা দেখা যায় কিন্তু চচিয়েল মিডিয়াত মিডিয়াত আৰু বাতৰি চেনেলবোৰত বিভিন্ন বাতৰি প্ৰয়োজনীয় অপ্ৰয়োজনীয় বাতৰিবোৰ দিয়া দেখা যায় বাতৰি ককত আৰু আলোচনীত কলম আৰু প্ৰিণ্ট মিডিয়াৰ দ্বাৰা চপা কৰা দেখা যায় কিন্তু চচিয়েল মিডিয়াত ভিডিঅ' আকাৰে আৰু শ্ৰৱণ কৰি বাতৰি দিয়া দেখা যায় বাতৰি কাকতত নিউজবোৰ শুদ্ধ আৰু প্ৰয়োজনীয় বুলি বিচাৰ কৰা হয় অৰ্থাৎ বাতৰি চেনেল আৰু চ'চিয়েল মিডিয়াত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰা দেখা যায় সেইবাবে চ'চিয়েল মিডিয়া আৰু বাতৰি চেনেলবোৰতকৈ বাতৰি কাকতৰ গুৰুত্ব বেছি বুলি মই ভাবোঁ